বৰ্তমান যুগটো প্ৰযুক্তিবিদ্যাৰ যুগ যিহেতু আমাৰ বিজ্ঞানে আমি বহুত আমি আগলৈ গুচি আহিলোঁ আৰু সেইবাবে আজিকালি প্ৰায় সকলো সৰু সৰুল'ৰা ছা ল'ৰা ল'ৰা ছোৱালীয়ে যোনটো আমাৰ মোবাইল ফোনতে আমাৰ চবে সকলোৱে মনোৰঞ্জন বা এণ্টাৰটেইনমেণ্ট ল'বলৈ আৰম্ভ কৰিছে আমাৰ মোবাইল আজিকালি বিভিন্ন ধৰণৰ যিহেতু ইউটিউব আছে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' তাত হয় গানৰ বা নৃত্যৰ বা হাস্যৰসৰ ভৰপূৰৰ কিবা ভিডিঅ' ছায়েন্সৰ ৰিলেটেড কিবা ভিডিঅ' এ এডুকেশ্যনৰ যোনটো ৰিলেটেড ভিডিঅ'বোৰ ইউটিউবত নিজৰ টাইম স্পেণ্ড কৰে আজিকালি আৰু বিভিন্ন আছে মনোৰঞ্জনৰ কাৰণে বহুতে গেইম খেলে পাব জি ফ্ৰী ফায়াৰ সেনেকুৱা কিছুমান গেইমতো আজিকালি বিশেষকৈ ল'ৰাবোৰে নিজৰ সময় দিয়ে সেনেকৈ সিহঁতে মনোৰঞ্জন লাভ কৰে আৰু মনোৰঞ্জনৰ আছে আপোনাৰ ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত যোনটো ৰিলছৰ ছেকশ্য়ন আছে তাত সকলোৱে প্ৰায় ঘণ্টাতকৈ ঘণ্টা তাতে ৱে'ষ্ট কৰি দিয়ে এনেকৈ সকলোৱে নিজৰ মনোৰঞ্জনৰ বাবেই এনেকুৱা এই সকলোবিলাক প্ৰতিষ্ঠান বা এপসমূহ ঘূৰি ফুৰে আৰু লগতে আজিকালিও বহুতে টি ভি চায় টিভিত বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ কথা থাকে তাতো বহুতে টি ভি চায় বা এতিয়াও বৰ্তমানে কিছুমানে এতিয়াও বৰ্তমান এনেকুৱাও লোক আছে যোনবোৰে কিতাপ পঢ়ি বা বাহিৰা বস্তু বা খেল ধেমালি কৰিও নিজৰ মনোৰঞ্জনৰ এটা খোৰাক নিজৰ বাবে আনি লয় আৰু তেনেকুৱাকৈ আজিকালি বৰ্তমান যুগৰ ল'ৰা ছোৱালীবোৰে সৰু ল'ৰা ছোৱালীবোৰে নিজৰ মনোৰঞ্জন মনোৰঞ্জনবোৰ পূৰ্তি কৰি থাকে ধন্য়বাদ